মই অনুভৱ কৰোঁ যে আমাৰ এই ঠাইখনত ভাল চিকিৎসক চিকিৎসকৰ অভাৱ হৈছে আমি চিকিৎসাৰ কাৰণে অন্য ঠাইলৈ যাবলগীয়া হয় বিশেষকৈ গুৱাহাটী ডিব্ৰুগড় আদি ঠাইলৈ এই জিলাৰ লোকসকল যাবলগীয়া হয় এতিয়ালৈকে আমাৰ চিকিৎসাৰ ক্ষেত্ৰত একো উন্নত হোৱা দেখিবলৈ পোৱা যোৱা নাই কিছু পৰিমাণে হৈছে যদিও ঠায়ে ঠায়ে এইসমূহ পৰ্যাপ্ত হোৱা নাই ঠিক সেইদৰে হাইজেনিক ৱাৰ্ড বৰ্ড ৱাৰ্ড পৰ্যাপ্ত পৰিমাণে নাই বিভিন্ন লোকে লেতেৰা কৰি থোৱা যোৱাৰ পিছত সেইসমূহ চফা নকৰি তেনেধৰণে বিচনাবোৰ থোৱা হয় কাপোৰ বিচনাত থকা কাপোৰসমূহ তেনেধৰণে লেতেৰা হৈ থাকে কোনো ধৰণৰ চাফা চিকুণ পৰিৱেশ এটা আমি দেখিবলৈ নাপাওঁ হস্পিতেলসমূহত ঠিক সেইদৰে অক্সিজেনৰ পৰিমাণ অক্সিজেনটোতো পোৱা নাযায়েই বিশেষকৈ ইমাৰজেঞ্চি সময়ত অক্সিজেন খুব কমহে দুই এঠাইতহে পোৱা যায় ঠিক সেইদৰে ঔষধৰ ক্ষেত্ৰতো ঔষধ আমি কিনিবৰ বাবে কেতিয়াবা এখন ফাৰ্মাচিৰ পৰা আনিব আন এখন ফাৰ্মাচিলৈ যাবলগীয়া হয় বা এখন ঠাইৰ পৰা ইখন ঠাইলৈ যাবলগীয়া হয় ঔষধসমূহৰ আনহাতে ঔষধসমূহৰ দাম ইমানে বাঢ়ি গৈছে যাৰ ফলস্বৰূপে সাধাৰণ মানুহে এই ঔষধসমূহ ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাই ঠিক সেইদৰে অন্যান্য স্বাস্থ্যৰ লগত জড়িত বিভিন্ন সঁজুলি সেই সঁজুলিসমূহো এতিয়ালৈকে উন্নত হোৱা নাই মানে এই ডিষ্ট্ৰিকত মৰিগাঁও ডিষ্ট্ৰিকত উন্নত হোৱা নাই এতিয়ালৈকে সেইখিনি ক্ষেত্ৰত চৰকাৰে বা অন্যান্য সংস্থাই এইক্ষেত্ৰত সহায় কৰিব পাৰে মই সেইটোৱে বিচাৰোঁ আৰু চিকিৎসাৰ বাবে চিকিৎসাৰ বাবে ডাঙৰ চহৰ গুৱাহাটী চহৰলৈ যাবলগীয়া হয় তাতে কিছুপৰিমাণে আমি উন্নত সেৱা আমি পোৱা যায় মৰিগাঁও ডিষ্ট্ৰিকত এইক্ষেত্ৰত একেবাৰে পিছ পৰি আছে স্বায়ত্ব স্বাস্থ্যসন্মত দিশটোত গতিকে চৰকাৰে এইক্ষেত্ৰত বিভিন্ন ধৰণৰ উন্নত চিকিৎসক বিভিন্ন ধৰণৰ শিক্ষিত বিভিন্ন ধৰণৰ ডিগ্ৰীধাৰী চিকিৎসকক নিয়োগ কৰিব বুলি আশা কৰিলোঁ লগতে বিভিন্ন যিবোৰ স্বাস্থ্যৰ লগত জড়িত বিভিন্ন বস্তুসমূহো যাতে মৰিগাঁও ডিষ্ট্ৰিকলৈ চৰকাৰে আনি দিব পাৰে অক্সিজেন পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন অনাৰ ব্যৱস্থা কৰিব পাৰে এইখিনিয়ে মোৰ ক'বলগীয়া